মোৰ অঞ্চলৰ কলাশিল্প বা এনেকুৱা হাতেৰে ধৰি লওক বা নিৰ্মিত বস্তুৰ কথা ক'বলৈ গ'লে ইয়াত এটা বহুত জনপ্ৰিয় বস্তু আছে ধৰি লওক সেইটো হৈছে জাপি জাপিটো ধৰি লওক আমাৰ ইয়াত নলবাৰী জিলাৰ কথা কৈছোঁ নলবাৰী জিলাত জাপিটো বহুত বিখ্যাত মানে ইয়াত একেবাৰে কমাৰ্চিয়েল হিচাপত ইয়াক প্ৰস্তুত কৰা হয় আৰু এই জাপি ধৰি লওক গোটেই ভাৰতবৰ্ষতেই জাপিৰ এটা বিশেষ নাম আছে এতিয়া ধৰি লওক বিভিন্ন ক্ষেত্ৰত যদি আদৰণি জনোৱা বা বিভিন্ন হেৰি ক্ষেত্ৰত অসমীয়া যিটো কলা সংস্কৃতিৰ ক্ষেত্ৰত জাপিৰ তাৰ মানে এটা বহুত লিংক আছে যি তাৰ মানে আমি সকলো ক্ষেত্ৰতে পাওঁ ইয়াৰ আৰু এই জাপিটো ধৰি লওক আমাৰ যি থলুৱা কৰ্মচাৰীসকল বা কৃষক থলুৱা ধৰি লওক যিসকল মানুহ আছে তেওঁলোককো এটা জীৱীকাৰ উপায় দিছে বিভিন্ন তেওঁলোকৰ ধৰি লওক এই জাপিটোৰ নি জাপি নিৰ্মাণৰ জৰিয়তে বা অসমৰ বিভিন্ন ঠাইত ইয়াক ৰপ্তানি কৰি নিজৰ জীৱীকা পালন কৰি আছে ইয়াৰ উপৰিয়ো ধৰি লওক গামোচাও এটা আছে শিল্প যিটো তাৰ মানে গামোচাও অসমৰ ধৰি লওক বিভিন্ন নাৰীয়ে ধৰি লওক আমাৰ মহিলাসকলে তাঁতশালৰ জৰিয়তেও বোৱে বা লাচখেলতো ইয়াক হেৰি কৰা হয় প্ৰস্তুত কৰা হয় আৰু বিভিন্ন ঠাইত ইয়াক হেৰি কৰা হয় মানে পঠোৱা হয় বা ৰপ্তানি কৰা হয় গতিকে ইয়ো এটা বহুত প্ৰভাৱ পেলাইছে আমাৰ সমাজত ইয়াৰ উপৰিও ধৰি লওক বিভিন্ন ধৰণৰ আছে হাতেৰে নিৰ্মিত বস্তু আছে ধৰি লওক বা আৰু কলাৰ ক্ষেত্ৰত ক'ব গ'লে বিভিন্ন ধৰণৰ ধৰি লওক শিল্প বা হেৰিও আছে থলুৱা ধৰি লওক নৃত্য সংগীত এইবিলাকো আছে ধৰি লওক যিবিলাকে আমাৰ সংস্কৃতিত বহুত প্ৰভাৱ পেলাইছে ইয়াৰ ভিতৰত ধৰি লওক ভাওনা আদিৰ কথা কব পাৰি তাৰ পিছত নাগাৰা নাম তাৰ পিছত ভোৰতাল নৃত্য ইত্যাদি বিভিন্ন ধৰণৰ আছে যিয়ক যিয়ে তাৰ মানে আমাৰ সংস্কৃতিটোক যি তাৰ মানে নতুন ৰূপ দিয়াত বহুত সহায় কৰিছে গতিকে সেয়াই আৰু